মাছ ধোৱা বিষয়তো বহুত কিবা কিবি ধৰণে মাছ ধৰিব পাৰি মাছ আমি জালেৰে ধৰোঁ জুলুকিৰে ধৰোঁ পল চেপা থুহা বৰশী তাৰপিছতে আকৌ ফাঁচিজাল আমি তেনেকে মাছ ধৰোঁ মাছ আমি পুখুৰীটো পুখুৰী সিঁচি লাহনীয়েদি পুখুৰী সিঁচোঁ বা মেচিন লগাই সিঁচোঁ সিঁচি মেলি আমি খেপিয়াই খেপিয়াই বোকাত ধৰোঁ তাৰপিছতে আকৌ ফাঁচিজাল পাতোঁ ফাঁচিজালত এনেকুৱা ডাঙৰ ডাঙৰ ফাঁচিজাল চাই চাই আছে আৰু চব ফাঁচি জালতে যে একে মাছ লাগে তেনেকুৱা নহয় ডাঙৰ বাট লগা এনেকুৱা নম্বৰ থাকে তেনেকুৱা নম্বৰৰ জালত আমি ডাঙৰ মাছ ধৰোঁ তাৰপা আকৌ তেনেকুৱা সৰু জালৰ সেইবোৰ নম্বৰ থাকে আকৌ তেনেকে আমি সৰু মাছ ধৰোঁ তাৰপিছতে আকৌ এইটো লাৰু বুলি কয় তুমকুৰি আৰু চাউলৰ সৰু সৰু টুকুৰাবিলাক দি আমি এটা লাৰু বনাওঁ বা গোবৰ দি তেনেকে এটা লাৰু বনাওঁ লাৰু বনাই ওপৰত লাঠি এডাল গুজি আমি তাত থৈ আহোঁ থৈ আহি অকমান দেৰি পিছত যাওঁ সেই মাছবিলাকে খুটি খুটি খায়হি তাতে আমি জুলুকিটো মাৰি দিওঁ জুলুকিটো মাৰি আমি তেনেকে মাছ ধৰোঁ তাৰপিছত আকৌ বৰশীত ধৰোঁ এনেকুৱা মাগুৰ মাছ শ'ল মাছ সেইবিলাক মাছত ভেকুলী লগাই দিওঁ তেনেকে ধৰোঁ তাৰাপা গৰৈ কাৱৈ এনেকুৱাবিলাকত কেঁচু লগাওঁ নহ'লে বৰলৰ টোপ দিওঁ তেনেকে ধৰোঁ মাছ ধৰাৰ ঢেৰ উপায় আছে বহুত কিচিম কিচিম ধৰণে মাছ ধৰিব পাৰি তাৰপিছত আকৌ নদীত এনেকুৱা খেৰালি জাল মাৰে টঙি জাল মাৰোঁ টঙি জাল মাৰিও আমি বহুত তেনেকুৱা মাছ ধৰোঁ সৰু মাছ পুঠি মাছ খলিহনা দনিকণা তেনেকুৱা কিছুমান মাছ চেলেংকনা এনেকুৱাবিলাক ধৰোঁ তাৰপিছতে আকৌ তেনেকেই ধৰোঁ আৰু